মই এবাৰ যেতিয়া অৰুণাচললৈ গৈছিলো অৰুণাচলত নামচাইত অৱস্থিত যি গল্ডেন পেগুডা আছে তাতে গল্ডেন পেগুডাৰ সন্দৰ্ভত মই কিবা এটা যেতিয়া জানিবলৈ বিচাৰিছিলো তাতে থকা এগৰাকী মানুহক মই সেই কথাটো হিন্দীত সুধিছিলো আৰু সেই মানুহগৰাকীয়ে যেতিয়া হিন্দী ভালদৰে ক'ব পৰা নাছিলে তেওঁ তেতিয়া সেই গল্ডেন পেগোডাৰ বিষয়ে ভালদৰে মোক ক'বলৈ সক্ষম হোৱা নাছিলে মোৰ ভালদৰে মনত নাই যে মই কি সুধিছিলো কিন্তু সেই গল্ডেন পেগোডাৰ বিষয়ে মই অলপ কিবা এটা জানিব বিচাৰিছিলো মোবাইলত সেই সন্দৰ্ভত পোৱা যায় যদিও তাত থকা মানুহক মই সেই বিষয়ে জানিব বিচাৰিছিলো যেতিয়া মই প্ৰথমবাৰলৈ গল্ডেন পেগোডালৈ গৈছিলো অৰুণাচলৰ নামচাইত অৱস্থিত সেই জেগা সেই ঠাইলৈ তেতিয়া সেই ক্ষেত্ৰত মই এনেকুৱা লাগিছিলে যে তেওঁলোকে হিন্দী জনাতো প্ৰয়োজন নে মই তেওঁলোকৰ ভাষাটো জনাতো প্ৰয়োজন মানে সেই মূহুৰ্তত মোৰ অলপ মনত বেয়া লাগিছিল মানে মই কথাটো জানিব নোৱাৰিলোৱেই কাৰণ মই তেওঁক হিন্দীত সুধিছিলো তেওঁ হিন্দী ভালদৰে ক'ব পৰা নাই সেইকাৰণে তেওঁ ভালদৰে বুজাব পৰা নাই তেওঁ হয়তো তেওঁলোকৰ নিজৰ ভাষা জানে অৰুণাচলৰ তেওঁলোকৰ নিজৰ ভাষা জানে আৰু মই ইংলিছতো সুধিছিলো তেওঁ ইংলিছো ভালকৈ ক'ব নোৱাৰিলে সেইকাৰণে মই যিটো বিষয়ে জানিবলৈ বিচাৰিছিলো সেয়া মই আকৌ আহি ফোনতে চাব লগা হ'ল তাৰ মানুহক যেতিয়া সোধোতে তেওঁলোকে ক'ব নোৱাৰিলে সেইটো সমস্যা মই এবাৰ পাইছিলোঁ